অঁ আপুনি বাৰু অঁ অঁ মই আপোনাৰ ওচৰত কথা কেইটামান পাতোঁ বুলি পেলাই ফোন কৰিছিলোঁ অঁ হয় হয় অঁ মোৰ এই কিছুমান ঘৰুৱা অসুবিধা আছে কওঁ বুলি কিনে আপোনাক ফোন কৰিছোঁ আপুনি আগতেও সেনেকুৱাকে বহুতখিনি মানুহক সহায় সহযোগ কৰিছে অঁ এই মোৰ ঘৰ বৰ আৰ্থিক সংকট জানে ল'ৰা ছোৱালীবোৰে কথা বতৰা নুশুনে ইমান ইমান দিগদাৰ পাইছোঁ চলা খুৱাই দিগদাৰ হৈ গৈছেগে গতিকে সেই আপুনি কিবা এটা ব্যৱস্থা কৰিব পাৰিব নেকি বাৰু অঁ অঁ অঁ অঁ মই শুনিছোঁহে আপোনাৰ নামটো অঁ নম্বৰটো এগৰাকীৰ পৰা ল'লোঁ নাই নাই নাই মোৰ নিজৰ কথা নিজৰ মৰ্জি মই এতিয়া নিজেই কমাই নিজেই খাই আছোঁ সিহঁতৰ পা মই কিবা এটা আশা কৰিবলে হ'লে সিহঁতেওতো মোক সহায় কৰিব লাগিব ন অঁ সেইটো সেইটো কথাই

এই তাকে মই যাম বুলি ভাবোঁ এতিয়া আপোনাক লগ পাওঁ নেপাওঁ এনেকুৱা এটা চিন্তা লাগে যে অঁ অঁ অঁ অঁ অঁ অঁ ও এ তাকে তাকে মই উপায় নোপায় এদিনা পুলিচত থানালেকে যাংগে বুলিয়েই ভাবিছোঁ কিন্তু কৰিলে নো আকৌ থানালে গ'লেওতো ঘৰলেই পঠিয়াব ন অঁ অঁ মই আপোনাৰ ওপৰতে বৰ আশা এটা কৰিয়ে ফোন কৰিছোঁ অঁ

অঁ অঁ অঁ

অঁ অঁ মই যাম বুলি ভাবি আছোঁ আৰু আপোনালে বৰ আশা এটা কৰিয়ে ফোন কৰিছোঁ আৰু এইবোৰ ফোন কৰা কথা গম পাব লাগিলে ঘৰত আকৌ অশান্তি হ'ব আপুনি যাতে কাকো নক'ব আৰু অঁ

অঁ লাগকে বা মই ইমান দিন থাকিব পাৰিছোঁ এনেকুৱা আশা এটা পালে মানে থাকিব পাৰিম নহয় যেনে তেনে চকু তকু মুদি থাকোঁ আৰু এইকেইদিন অঁ অঁ অঁ আকৌ হ'লেও বা মই কৰি খাব পাৰো নহয় মই নিজে এতিয়াও ঘৰতোতো নিজৰ কৰ্ম নিজে কৰিয়ে খাইছোঁ মই এনেই বহি নাখাওঁ

অঁ তাকে মই ফোনৰ নম্বৰটো নোহোৱা কাৰণে আজি ফোন কৰিব পৰা নাই সেই যেনে তেনে হেৰি উলিয়াই লৈছোঁ ফোনৰ নম্বৰটো উলিয়াইনে অঁ অঁ অঁ অঁ অঁ সেইষাৰেই মোৰ

সেইটো সেইটোৱে আমি ধন দৌলত বিচৰা নাই নহয় শান্তিহে লাগে খেং খেং খাং খাং খন হৈ থাকিলে বৰ বেয়া লাগে তাতে ইটোৱে এষাৰ সিটোৱে এষাৰ ক'লে মনটো আৰু জ্বলি যায়গে সেনেকে আকৌ অঁ অঁ হয় সেইখিনিলে আশা নকৰোঁ এখন কমচেকম থকা সময়কন ভালকে থাকিবলে দিব লাগে ও ও নিদো নিদো মই তথাপিতো আকৌ লাগে লাগে

ও এনেকুৱা লাগে জানে বাইদেউ কেতিয়াবা এই মই থাকি ইহঁতক অশান্তিও কৰিছোঁ নেকি মই আঁতৰি দিওঁ ইহঁতি ভালকে থাকক অঁ অঁ অঁ

হয় হয় এ তেনেকে সোমাই দিলোঁ আৰু ভিতৰত কি কৰিব অঁ অঁ অঁ অঁ আছোঁ আছোঁ ভাল ভাল বাইদেউ অঁ অঁ কৰ্ম অভিজ্ঞতা ফালৰপা চব আছেই বাৰু এতিয়ানো বল থাকিলে চল যিখিনি বলে পৰাখিনি কৰিম আৰু অঁ থৈছো বাইদউ অঁ মোক এই নাতিটোৱে মাতিছে অঁ অঁ